হেল্ল' সঞ্জীবনী বুক ষ্টলৰ কওকচোন বাৰু

অঁ হয় হয় পাব আমাৰ ইয়াত পাব পাব অঁ অঁ আমাৰ ইয়াত পাব অঁ হয় হয় আমাৰ মানে আপোনাৰ মানে প্ৰাইচ মানে আপোনাৰ কি কি কিনিব বাৰু আমাৰ ইয়াত ট্ৰফি আছে কিতাপ আছে কলম পেঞ্চিল মানে তেনেকুৱা অঁ হয় অঁ অঁ অঁ অঁ ঠিক আমি পাই পাব পাব আমাৰ ইয়াত পাই যাব আমাৰ ইয়াত সস্তাতে পাই যাব অঁ আমাৰ ইয়াত পাব বাকী আপুনি আপুনি আনিয়ে থাকেচোন আমাৰ ইয়াৰ পৰা অঁ হয় হয় পাই যাব পাই যাব ইয়াত আপুনি ট্ৰফি পাব পাব ইয়াৰ অনা হয় আপোনাৰ এনেই কিমান মানৰ লাগিছিলে ফাইভ থাউজেনত ন ফাইভ থাউজেনত অঁ হৈ যাব হৈ যাব আপোনাক অঁ ট্ৰফি কিতাপ তেনেকে কৰিম মেলি ফাইভ থাউজেণ্ডত মিলাই দি দিম অঁ ঠিক এইটো মানে হেৰিটো প্ৰ'গ্ৰেমটো কেতিয়াকে কেতিয়া মানে লোৱা হৈছে অঁ অঁ অঁ সাতাইছ আঠাইছ ন মানে প্ৰাইজইমণিৰ দিনাখনেই নিব নে নে তাতকৈ আগত নিব অঁ অঁ প্ৰাইজটোত এই নামটো লিখি দি লিখি দিব লাগিব না অঁ হয় হয় পাই যাব পাই যাব আমাৰ ইয়াত নামটো আপুনি ডিটেইলছখিনি লিখি স্ক্ৰীন শ্বট এটা মাৰি মোক হোৱাটছ আপত দি দিব মই তেনেকে কৰি ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ তেনেকৈ লিখি মই হেৰিটো প্ৰাইজত লিখি দি পঠিয়াম অঁ হয় হয় তেনেকে পাই যাব আপুনি অঁ আপুনি এডভান্স এডভানঞ্চটো দি থ'ব পাৰে আপুনি নি থাকে ন হেৰিত প্ৰাইজমণি আপুনি নিয়াৰ দিনাখনো দিব পাৰে এতিয়াও হ'লেও দিব পাৰে আপুনি গুগল পে' ফোন পে' কৰি

অঁ অঁ অঁ কিউ আৰ ক'ড আপুনি মই এইটো আপোনাৰ হোৱাটছ আপ নাম্বাৰটো এইটোয়ে ন অঁ এইটো এইটোতে মই পঠিয়াই দিছোঁ অঁ বাৰু আৰু বেলেগ যদি কিবা দৰকাৰ হয় ক'ব অঁ আমাৰ ইয়াত পোৱা হয় আৰু খেলা সামগ্ৰীও পোৱা হ'ব আমাৰ ইয়াত বল বেট ক্ৰিকেট অঁ হয় কাপোৰ পৰা সকলো বস্তু মানে পোৱা হয় আৰু কিবা লাগিলে ক'ব অঁ অঁ ঠিক আছে আৰু আপুনি শুনক অঁ আপুনি প্ৰাইজৰ প্ৰাইজ কিমান ট্ৰফি কিমান লাগিব মেডেল অঁ থাৰ্টি টু ফৰ্টি অঁ পি অঁ পিচ ন তাৰ পৰা ট্ৰফি ট্ৰফিটো লাগি যাব চাগে তোমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডকে তেনেকে দছটা বিশটামান লাগি যাব অঁ ঠিক আছে তেনেকে কিতাপ আছে আমাৰ ইয়াত নতুন নতুন কিতাপ ভাল ভাল কিতাপ আছে ল'ৰা হ'লে পঢ়ি ভাল পাব সেইটো এনেই আপোনালোকৰ যুৱ সংঘৰ হেৰি এইটো প্ৰাইজ মানিটো কিহৰ কাৰণে পতা হৈছে অঁ অঁ হয় হয় হয় হয় অঁ হয় হয় হয় ঠিক আছে তেন্তে মই ৰাখিছোঁ আপুনি হোৱাটছআপত হোৱাটছআপত পঠিয়াই দিব